মই শিশুসকলৰ ঋণ আৰু এইটো ৰিটাৰ্ণৰ বিষয়ে স্কুলত ইমান মনোযোগেৰে শিকোৱাটো ইমান ভাল বুলি নাভাবোঁ কিয়নো আপোনাৰ চব শিশুৱে চব বস্তু একেই যে ল'ব তেনেকুৱা কোনো ধৰণৰ কথা নাই মানে কিছুমানে আপোনাৰ ঋণৰ লোভত পৰি পেলাই বহুতো লুভীয়া হৈ যাব পাৰে তেতিয়া সিহঁতৰ জীৱনত নিগেটিভ যিটো ঋণাত্মক প্ৰভাৱ পৰিব পাৰে সেইকাৰণে পাঠ্যক্ৰমত মই ইয়াক এড কৰিব লাগে বুলি নাভাবোঁ